বৰ্তমান সময়ত শিশুসকলে খেলা কিছুমান নতুন খেল হ'ল ফ্ৰী ফায়াৰ মেক্স ফ্ৰী ফায়াৰ বেটল গ্ৰাউণ্ড মোবাইলছ ইণ্ডিয়া ফৰ্থ নাইট এপেক্স লিজেণ্ড আৰু ভেলোৰেণ্ট